আমাৰ এই অঞ্চলত উৎসৱ বুলি ক'লে আমি সত্ৰৰ ওচৰত বসতি কৰি আছো আৰু যিবোৰ উৎসৱ হয় সত্ৰ কেন্দ্ৰিক সত্ৰত যিবোৰ উৎসৱ হয় সেই উৎসৱবোৰৰ লগতে আমি জড়িত হৈ পৰোঁ আৰু সেই উৎসৱবোৰে আমি নিয়মিতভাৱে পালন কৰোঁ আমাৰ সত্ৰত মহাপুৰুষসকলৰ তিথি মহাপুৰুষ সকলৰ জন্মোৎসৱ এইবোৰ পালন কৰা হয় আৰু বৰ ধুমধামেৰে পালন কৰা হয় আৰু তাৰ লগতে আমাৰ সত্ৰীয়া পৰম্পৰা ৰাখি বিহু পালন কৰা হয় আমাৰ বৰপেটাত বিহু বুলি নকয় দোমাহী বা দমহি বুলি কয় বহাগ বিহুটোক আমাৰ বহাগ বৈহাগৰ দমহি মাঘ বিহুটোত আমাৰ মাঘৰ দমহি তেনেকৈ কাতি বিহুটোত আমাক কাতিৰ দমহি বুলি কয় এই দমহি দমহিবোৰ আমাৰ সত্ৰীয়া পৰম্পৰাতেই পালন কৰা হয় বহাগৰ যি সাতদিনীয়া বিহু সেই সাতদিনীয়া বিহুটো আমাৰ সাত দিন সত্ৰত পালন কৰা হয় নাম কীৰ্তনেৰে আৰু সকলোৰে ৰাইজৰ কুশল কামনা কৰি নাম কীৰ্তন কৰা হয় আৰু ভক্তি সহকাৰে সকলোৱে সেই নাম কীৰ্তনত আমাৰ অংশগ্ৰহণ কৰে আৰু আমিও সেইবোৰত অংশগ্ৰহণ কৰোঁ আৰু কাতি বিহুত কাতি বিহুটো আমাৰ কাতি মাহৰ দমহি বুলি কয় কাতি মাহৰ দমহিত তুলসীৰ তলত চাকি বন্তি জ্বলোৱা এইবোৰ কাম সকলো ঠাইতে একেদৰে পালন কৰে কিন্তু আমাৰ যদিও গৃহস্থ হিচাপত তুলসীত থাপনা জ্বলাই চাকি জ্বলাই থাপনা পাতি আমি সেৱা কৰোঁ তথাপিতো মানে আমাৰ সত্ৰত নাম প্ৰসংগ কৰে আৰু আমি ৰাইজৰ সকলো মানুহখিনি গৈ সত্ৰত নাম কীৰ্তনত আমি অংশগ্ৰহণ কৰোঁ আৰু মাঘ বিহুও পালন কৰা হয় মাঘ বিহুটোও আমাৰ আমি কওঁ মাঘৰ দমহি মাঘৰ দমহিটো আমাৰ পালন কৰে মাঘৰ দমহি আমাৰ বিশেষ আমাৰ এটা কীৰ্তন ঘৰ আছে কলয়া কীৰ্তন ঘৰ তাতে আমাৰ বিশেষ ভাৱত পালন কৰা হয় ধৰ্মীয় ৰীতি নীতি অনুসৰি অসমত প্ৰথম বৈষ্ণৱ বৈষ্ণৱ ধৰ্ম সভা আৰম্ভ হৈছিল আমাৰ সত্ৰত সুন্দৰীদিয়া সত্ৰত সুন্দৰীদিয়া সত্ৰখন হৈছে মহাপুৰুষ মাধৱদেৱৰ চৈধ্য বছৰ ছমাহ নিবাসৰ স্থান আৰু ইয়াতে ভকত বৈষ্ণৱসকলক মাতি আনি গুৰুজনাই মাধৱদেৱে আমাৰ ইয়াতে মানে বৈষ্ণৱ ধৰ্ম সভা এখন পাতিছিল আৰু তেওঁৰ তেওঁৰ সেই শক্তিৰ বলত কলৰ বাকলিৰ দ্বাৰাই আকাশী গংগাক নামি নামি আনিছিল আৰু তাতেই এটা কলয়া গংগা বুলি নাম এটা আছে সেই কলয়া কীৰ্তন ঘৰৰ ওচৰতে কলয়া গংগা আছে তাতেই তাৰ মানে আমাৰ মাঘ মাহৰ এক তাৰিখে তাতে নাম প্ৰসংগ কৰা হয় আৰু তাতে সকলোৱে মানে নাম প্ৰসংগত অংশগ্ৰহণ কৰে চৰিত তোলা প্ৰথাও হয় আৰু আটাইতকৈ আমাৰ ডাঙৰ উৎসৱটো হৈছে আমাৰ বৰপেটীয়া সমাজত দৌল যিটোক ৰাইজে দৌল বুলি কয় কিন্তু আমাৰ দেউল দেউল বুলি ক'লে আমাৰ বৰপেটীয়া অঞ্চলত এমাহমান মাঘ বিহুৰ পিছৰ পৰাই আমাৰ দৌল গীতৰ চৰ্চা আৰম্ভ হয় চুকে কোণে ঘৰৰ বাৰান্দাত ঘৰৰ পদূলিত সকলোৱে মানে এই দৌলৰ সময়ত হোলী গীতৰ চৰ্চা আৰম্ভ কৰে মাঘ বিহুৰ পৰাই তেতিয়াৰ পৰাই আমাৰ ৰজনজনাই থাকে এই ঢোলকৰ গুম গুমনিৰ শব্দ জুৰিৰ শব্দ আৰু ই চবে মানে গাবলৈ আৰম্ভ কৰে আৰু যিবোৰ পদ পুথিত আছে পদ পুথিত থকা হোলী গীতো গাই আৰু বিভিন্ন সময়ত বিভিন্ন মহাপুুৰুষে সৃষ্টি কৰা হোলী গীতবিলাকো গায় আৰু হোলী গীতেই আমাৰ প্ৰাণ আকৰ্ষণ কৰে আৰু সেই সময়ত আমাৰ এই হোলী উৎসৱটোৱে দেউল উৎসৱটোৱে সকলোৰে মন প্ৰাণ হৰণ কৰি নিয়ে আৰু দেউল উৎসৱৰ আমাৰ চৌপাশ পৰিষ্কাৰ কৰা আলহী অতিথিক নিমন্ত্ৰণ কৰা সত্ৰ চৌহদ পৰিষ্কাৰ কৰা সত্ৰৰ চাৰিওফালে ঘৰ সত্ৰৰ চাৰিওফালে থকা ঘৰবোৰত ৰং দিয়া মানুহৰ আৰু আন কিছুমানৰ এনে আছে যে এই হোলীৰ সময়ত আমাৰ ঘৰবোৰো পৰিষ্কাৰ কৰে আৰু ঘৰত ৰং দিয়ে